বিয়া অসমীয়া সংস্কৃতিত বিয়াটো হ'ল এক ডাঙৰ অনুষ্ঠান মানুহে কয়েই জন্ম মৃত্যু আৰু বিবাহ এই তিনিওটা কোনেও নাজানে বা ডাঙৰ বিশেষ অনুষ্ঠান হয় সেই বিয়া আমাৰ আমাৰ অসমীয়া সংস্কৃতিত বিয়া দুই প্ৰকাৰৰ বিয়া হয় এক প্ৰকাৰৰ প্ৰথম বিয়া হয় ছোৱালী মানুহৰ মানে যিটো এঘাৰ বাৰ বা তেৰ বছৰ বয়সত পুস্পিতা হোৱা বুলি কয় আমাৰ মানুহবিলাকে পুস্পিতা হয় এম চি হোৱা বুলিও কয় বুলিও কয় বা একেবাৰে গাঁও কথিত ভাষাত চুৱা হোৱা বুলিও কয় সেইটো বস্তু হ'লে মানে মতা মানুহক দেখাব নোৱাৰি ঘৰতে মাকজনীকে কৈ কেনি ঘৰৰ এটা চুকত লুকাই থোৱা হয় এই পাঁচদিন পাঁচদিনৰ দিনা ৰাতিপুৱাতে এই পাঁচদিনত মানে ভাত ভাত খাব নিদিয়ে বা তেল তেল দিয়া তেল জাতীয় বস্তু দিয়া খাদ্য কোনোধৰণৰ খাব নোৱাৰে সেই পাঁচদিনত ছোৱালীজনীয়ে এই বুট ফল মূল গাখীৰ ক'ৰবাৰ জুচ এইবিলাক এইবিলাক খায়েই মানে এই চাৰিদিন পাঁচদিন থাকিব লাগে তাৰপিছত মানুহবিলাকে গাঁৱৰ মানুহবিলাকে ইটো সিটো বস্তু খোৱা বস্তু দিবলৈ আহে এইবিলাক খাই থাকে তাৰপিছত পাঁচদিনৰ দিনাখন দুইদিনৰ পাঁচদিনৰ দিনা নহয় চ'ৰি দুইদিনৰ দিনাখন ৰাতিপুৱা গণক আহে গণক মাতে গণকে গণাই ৰাশি বুজি চাই মানে ভাল বেয়া কোন কোনটো কৰিলে ভাল কোনটো কৰিলে বেয়া এইবিলাক মানে চাই দিয়ে পঞ্জিকাত জ্যোতিষীয়ে আহি কেনে চাই দিয়ে চাই চাই উঠি কেনে তাত মানুহ মতা হয় মানুহবিলাকে শুনে ওচৰ চুবুৰীয়া মানুহবিলাকে শুনে ছোৱালীজনীৰ ভাল বেয়াটো গোটেইটো শুনে তাৰপিছতে পাঁচদিনৰ দিনাখন ৰাতিপুৱা ছোৱালীজনীক উলিয়াই ধুনীয়াকৈ গাঁৱৰ মানুহ মাতি গা ধুৱাই মেলি কইনা সজোৱা হয় তাত নতুন নতুন বস্ত্ৰ গাত দিয়া হয় কাপোৰ কানি মানুহে গিফ্ট দিয়ে বা প্ৰেজেণ্ট দিয়ে মেখেলা চাদৰ এইবিলাক ধুনিয়াকৈ গা মূৰ ধুৱাই তিৰোতাবিলাকে লৈ কইনা সজাই বহাই নাম কীৰ্তন এইবিলাক কৰে ধেমালি স্ফূৰ্তি কৰে এই চাহ গাজি প্ৰসাদ ভাত এইবিলাক ৰাইজক খুওৱা হয় এইবিলাক খুৱাই নতুন বস্ত্ৰ পিন্ধাই এই বিয়াখন সমাপ্ত হয় তাৰপিছত আৰু বাইছ বছৰ পঁচিছ বছৰৰ পিছত ডাঙৰ বিয়া পতা হয় এই ডাঙৰ বিয়াত বিয়াৰ দুই দিন দুইদিন তিনিদিন বা কিছুমানে এমাহৰ এমাহ আগতেও দি থৈ দিয়ে এনেকে জোৰোণ দি থৈ দিয়া হয় মানে আঙুঠি পিন্ধোৱা বুলিও কয় আঙুঠি পিন্ধাই কইনাজনীক দৰা ঘৰৰ পৰা সোণৰ গা গহনা এইবিলাক দিয়া হয় তাৰপিছত পাটৰ কাপোৰ সোণৰ আঙুঠি এইবিলাক কইনাক দিয়া হয় এইবিলাক পিন্ধাই দৰাজনে শিৰৰ সেন্দুৰ দি কেনে জোৰোণ দি থৈ আহে দৰাঘৰৰ পৰিয়ালে তাৰপিছতে বা কোনোবাই এমাহৰ পিছত বিয়া পাতে কোনোবাই দুদিন পিছত বিয়া পাতে কোনোবা কোনোবাই নিজৰ দিন লয় আৰু যায় কিনে দৰাঘৰীয়াৰ মানুহ যায় পিছদিনাখন বিয়া পাতে বিয়াৰ ৰাতিপুৱা নাম পুৱাই নামঘৰত কইনাজনী এই লৈ যোৱা হয় লৈ যায় কিনি তাতে গোঁসাই ৰাইজৰ নামঘৰত শৰাই এখন অৰ্পণ কৰি ভগৱানক প্ৰাৰ্থনা কৰি থৈ আহে তাৰপিছতে আন ৰাতিপুৱা গাঁৱৰ মানুহে আঞ্জা তৰকাৰী এইবিলাক কাটিবলৈ আহে আঞ্জা তৰকাৰী কাটি উঠি তাতে জলপান চাহ খুৱায় তাৰপিছত পানী দুপৰীয়া পানী তুলিবলৈ যায় গাঁৱৰ ডাঙৰ এই পুখুৰীত পানী তুলিবলৈ যায় পানী তুলি আনি কইনাজনীক দুপৰীয়া ধুৱায় গা ধুৱায় দুপৰীয়া গা ধুৱাই ধুনীয়াকৈ কইনা সজাই লৈ বিয়া খাবলৈ অহা মানুহক ভাত খুৱায় চাহ খুৱায় গান বাজনা বেণ্ড পাৰ্টী ঢোল নাচা এইবিলাক মানে বহুত ধুনীয়া তামচা স্ফূৰ্তি কৰা হয় বিয়াত মানুহবিলাকে নাচি বাগি আনন্দ কৰে ভাত পানী খাই যোনে যি মন যায় মানে সেইবিলাকে খাই বিয়াত যি মন যায় তাকে খোৱা হয় নাচি বাগি কইনাজনীয়ে এনেকে থাকিলে মানুহে তাতে বিয়াত আৰু কিমান কি প্ৰেজেন চেজেন দিয়ে এইটো প্ৰেজেন চেজেন নিদিয়াখন বস্তু নাই কইনাজনীক চবে মৰম কৰে চবেই প্ৰেজেন দিয়ে চবেই আৰ্শীবাদ কৰে তাৰপিছত তাৰপিছতে ৰাতি আকৌ কইনাজনীক সেই পানী তুলিব যোৱা পানীৰে গা ধুওৱা হয় গা ধুৱাই মেলি ধুনীয়াকৈ সজাই থৈ দিয়ে গধু ৰাতি আৰু এঘাৰটা মান বজাত দৰাঘৰৰ মানুহ আহে সেই দৰাঘৰৰ মানুহ আহি কেনে ধুনীয়াকৈ কইনাজনীক সজাই মেলি বাহিৰত ওলাই লৈ যায় আৰু কইনাজনী যে কিমান যে কান্দে বাহিৰত ওলাই লৈ গ'লে তাৰপিছতে ওলাই লৈ যায় গাঁৱৰ মানুহ দৰাঘৰৰ মানুহ কইনা ঘৰৰ মানুহ মিলি বিয়াৰ নিয়ম নীতিৰে ধুনীয়াকৈ হোম যজ্ঞ পাতে কিছুমানে কিছুমানে মালা দৰাৰ গলত কইনাই মালা পিন্ধাই কইনাই দৰা গলত মালা মালাবৰণ বিয়া পাতে কিছুমানে হোম যজ্ঞ পাতি বিয়া পাতে কিছুমানে ভকতীয়া নিয়মত বঠিৰে বিয়া পাতে পাতি উঠি বিয়াখন এনেকে সমাপ্ত হয় সমাপ্ত হৈ উঠি দৰাঘৰৰ মানুহবিলাকে কইনা ঘৰৰ মানুহবিলাক মান মানৰ ব্যৱস্থা কৰা হয় মান ধৰে মান ধৰি ডাঙৰক আৰ্শীবাদ লয় মাক দেউতাক কইনা ঘৰৰ যিবিলাক সম্পৰ্কীয় মানুহ আছে সেইবিলাকক মান চান ধৰি কেনে কইনাজনীক লৈ যায় লৈ যায় গাড়ীত উঠি লৈ যায় লৈ যায় দৰাৰ ঘৰতো কিছুমান নানান ধৰণৰ নিয়ম কানুন আছে নীতি নিয়ম আছে সেইবিলাক যেনেকুৱা দৰাঘৰত লৈ যায় দৈ চৈ দি ভৰি চৰি ধুৱাই মেলি দৰাঘৰত প্ৰৱেশ কইনাজনীক প্ৰৱেশ কৰে তাৰপিছতে আঙুঠি লুকুৱায় চাউলত আঙুঠি দি লুকুৱাই মানে তাত কথা আছে যে চাউলত আঙুঠিটো লুকুৱাই থ'লে কইনাই যদি পাই তেতিয়া কইনাৰ কথা দৰাই শুনিব লাগিব আৰু দৰাই যদি পাই দৰাৰ কথা কইনাই শুনিব লাগিব এনেকুৱা এটা নিয়ম আছে সেইবিলাক কৰি কেনে কইনাই যায় আকৌ এবাৰ দৰা ঘৰৰ মানুহবিলাকক ডাঙৰৰ আৰ্শীবাদ লয় মান ধৰে মান ধৰি উঠি কেনে সেৱা সন্মান কৰি লৈ বিয়াখন শেষ হয় এইয়ে আৰু আমাৰ গাঁৱলীয়া সংস্কৃতিত বিয়া অনুষ্ঠানত এনেকুৱাকে পাতে তাত ডাঙৰকৈয়ে পাতা হয় মানুহ আহে কিছুমানে হাজাৰ দুই হাজাৰ লৈকে মানুহ চানুহ মাতে এনেকুৱা নিয়ম নীতিৰে আমাৰ এইফালে বিবাহ কাম সম্পন্ন হৈ য়ায়